হেল্ল'

অঁ শুনা নাই নেকি এই আছো গৰম গৰমতে কি কৰিবিনো এই বহি আছো ইমান গৰম পৰিছে খালোঁ ভাত দালি কঁঠাল গুটি ঔটেঙা বেত গাজে ঢেঁকীয়া বুট চয়াবিন এনেকৈ ভাজিলোঁ এয়া মাছকেইটামান আছিলে তেনেকৈ দিয়ে খালোঁ তই কিহে খালি আহিবি তাৰপৰা আজি কি মনত পৰিলে ফোন কৰিবলৈ

অঁ তাকেহে কথা এটা ভাবিছোঁ এই আমাৰ মানুহ কেইজনীমান গোট খাই বোলো এই ৰাস্তাটোৰ কাৰণে এম এল এ ওচৰৰপৰা আহিমগৈ বুলি ভাবিছিলোঁ ৰাস্তাটো ক'ৰবাত খাৰ বাম হৈ আছে বেলেগত এম এল এ সেই ৰাস্তাবোৰ ভাল কৰিছে বুলি কৈছে তাত তাতে আৰু এটা কথা আকৌ দলংখনৰ কাৰণে ভাবিছিলোঁ আকৌ দলংখনৰ কাৰণে সেই গ'লোঁ হয় আকৌ আকৌ এবাৰ সেই গোটেইখন গোট খাই বোলো গোটেইকেইজনী গোট খাই আলোচনা কৰি আকৌ এবাৰ যাওঁ বুলি ভাবিছিলোঁ তাকেহে অঁ সিহঁতৰ স্কুল যোৱা সময়ত আমাৰ কাম কৰিবলগীয়াও হয় এৰি থৈও যাব নোৱাৰোঁ আকৌ স্কুললৈ পাৰ কৰাই নিদিলেও নহয়

অঁ সময়ত ক'তো যাবইয়ে নোৱাৰি সময়মতে ক'তটো নাপাওঁগৈয়ে সেইকাৰণে অসুবিধা হয়য়ো কিছুমান অঁ তইয়ো তহঁতৰ সেইপিনে মানুহ কেইগৰাকীক কবি তাতো জনাবি চবকে গৰমত হৈছেই মানুহৰ তেনেকুৱা অঁ তাকেহে আকৌ এপ্লিকেশ্যনখন দিবগৈ লাগিব ভালকৈ লিখিবও লাগিব গোটেইকেইজনীয়ে গোট খাই আৰু এম এল এ আকৌ সোনকালে লগ পাবগৈও লাগিব নহয় সোনকালে লগ নাপালে আকৌ গৈনো কি লাভ হ'ব সোনকালে আজৰি হ'ব লাগিব আমি আকৌ ল'ৰা ছোৱালী থকা মানুহ ল'ৰা ছোৱালী জাঁজ মাৰি আকৌ চব কৰি মেলি থৈ গ'লেহে হ'ব তাকে চবেই সোনকালে অঁ এইবাৰ ভালকে ক'বগে লাগিব আকৌ এম এল এক কিমানবাৰ গৈ থাকিবি আগতেও সেই গৈছোঁ কৰা নাই এইবাৰ ভালকৈ গৈ ভালকৈ ক'বগৈ লাগিব তেতিয়াহে অকণমান যদি কৰে যেন তেনে যদি দিয়া ব্যৱস্থা কৰে সোনকালেমূৰীয়াকৈ আজৰি অঁ সোনকালেমূৰীয়াকৈ আজৰি হ'বি আজৰি হৈ মেলি তেতিয়া ক'বি আৰু আৰু ফোন কৰি ফোন এটা কৰিবি সোনকালে ওলাই আহিবি গোটেইখন একেলগে গোট খাই একেলগে যাম যাবগৈ লাগিব সোনকালে গ'লেহে এম এল এক লগ পাম এম এল এ মানুহ আৰু ক'তবা কিমান কাম থাকে ক'তবা যায় কিবা কৰেগৈ সেইটোৱেটো কথা আমাৰ অঁ

অঁ অঁ তেতিয়া ল'ব সৰকাই অঁ তাৰপৰা মই আমাৰ এইফালে মানুহখিনিক চবেই গম পায় তইয়ো তহঁতৰ সেইপিনে মানুহকেইজনীক ভালকৈ কথাটো বুজাই দিবি কাৰোবাৰ কিবা কাম থাকিবও পাৰে যাব হয়তো নোৱাৰিবও পাৰে

সেয়াহে তাকে আকৌ আমাৰ এতিয়া এয়া নামঘৰৰ কাৰণে নামঘৰ মণিকুট লোৱাও আছে আকৌ ভকত চকতো মাতিছে আকৌ সেইপিনেও সেয়া দিগদাৰ নাও দি পিনি পাৰ কৰাব লাগে সময়ত কৰিবই নোৱাৰি হ'ব পাৰে আকৌ সেই সময়ত নিজেও কাম থাকে সময়ত ল'ৰা ছোৱালী স্কুলেই নাপায়গৈ স্কুলৰপৰা উভতি আহিবলগীয়াও হয় নাওখনৰ কাৰণে তাকে দলংখন হ'লে

অঁ সোনকালে আহিবি খালী